অঁ হেল্ল' অৰ্পিতা পালে কৈছে নেকি অঁ অঁ মই মেক আপ আৰ্টিষ্ট ৰুবিয়ে কৈ আছিলোঁ এক্চুয়েলী

মই মই ভাবিছোঁ তোমাক এটা আছামিজ লুক দিম দেই আছামিজ লুক দিম নে অঁ অঁ অঁ ত' টেন থ্ৰাৰ্টি মানত তুমি মোৰ ঘৰত আহি গ'লে হ'ব এল পি স্কুলৰ ওচৰত ঘৰ আছো আৰু ফটোশ্বটো হ'ব দেই

এডভান্স আৰু তোমাৰ এডভান্স লাগিব জানো আচ্ছা ঠিক আছে মই তোমাক কিবা এটা এডভান্সত দি দিম মই এক দুইদিনৰ ভিতৰত মই এডভান্স তোমাক কিবা এটা কৰি দিম কিন্তু তুমি টাইমত আহি যাবা দেই অঁ অঁ ঠিক অঁ অঁ অঁ টেন টু টেন থাৰ্টিৰ ভিতৰত আহিলেই হৈ যাব তুমি আহি যাবা ঠিক আছে ঠিক আছে তেনেহ'লে থৈছোঁ দেই থেংক ইউ